হয় চিকিৎসালয়সমূহত যথেষ্ট ভিৰ আৰু দীঘলীয়া শাৰী দেখা পোৱা যায় এনে সমস্যা বহুত দেখা যায় ইয়াৰ ফলত কিয়নো যিসমূহ অতি জৰুৰীকালীন ৰোগী সেইসকলে এনে সমস্যাৰ বাবেই সঠিক সময়ত সঠিক চিকিৎসাৰ অভাৱত কেতিয়াবা মৃত্যুবৰণো কৰা দেখা গৈছে লগতে শিশুসকলৰ ক্ষেত্ৰত এই সমস্যাই এক বিপদৰ সৃষ্টি কৰে কিয়নো শিশুসকলক কোনো বুজাবও নোৱাৰি তেওঁলোকে কোনো ধৰণৰ কথাও ক'ব নোৱাৰে অকল তেওঁলোকে কন্দাৰ বাহিৰে একো কৰিব নোৱাৰে তেনে পৰিস্থিতিত সেই লাইন পাতি থকা ব্যক্তিসকলেও নিজৰ সময় খৰচ কৰিয়েই লাইন পাতি থাকে তেনেক্ষেত্ৰত কোনো কাকো আগত গৈ টিকট কৰি ডক্টৰক দেখুৱাবলৈ দিয়া নহয় আৰু ইয়াৰ মূল কাৰণেই হৈছে চিকিৎসালয়ৰ অভাৱ আৰু ডক্তৰৰ অভাৱ ডক্টৰ যদি কম থাকে তেতিয়াহ'লে ৰোগীৰ সংখ্যা বৃদ্ধি হ'বই আৰু ৰোগীৰ সংখ্যা বৃদ্ধি হ'লেই এনে শাৰীৰ দীঘলীয়া শাৰী যথেষ্ট ভিৰ হ'বই যদি উপযুক্ত ডক্তৰ আৰু চিকিৎসালয় হয় তেতিয়াহ'লে এনে সমস্যাসমূহ সাধাৰণতে নহ'ব আৰু এনে হোৱাৰ ফলত কোনো কোনো সময়ত বিভিন্ন ধৰণৰ সমস্যা যেনে কিছুমান ব্যক্তিৰ আই চি ইউ প্ৰয়োজন হয় এনেকুৱা ৰোগ হৈ যায় কিছুমান ব্যক্তিৰ আই চি ইউ প্ৰয়োজন হয় সেই সময়ত এনে নাম ভৰ্তি নকৰাকৈ কোনো ধৰণৰ চিকিৎসা নকৰে তেনেক্ষেত্ৰত ৰোগীৰ ৰোগীৰ লগতে ৰোগীৰ পৰিয়ালৰ লোকসকলোৰে এক অভাৱনীয় পৰিৱেশ হয় য'ত ৰোগীয়ে কেতিয়া কেতিয়াবা কেতিয়াবা চিকিৎসা নোপোৱাকৈ বাহিৰতে মৃত্যুবৰণ কৰিবলগীয়া হয় সেয়ে যদি উপযুক্ত আৰু যথেষ্ট চিকিৎসালয়ৰ চিকিৎসালয় থাকে তেতিয়াহ'লে এনেধৰণৰ সমস্যাসমূহ নহ'ব আৰু যদি উপযুক্ত চিকিৎসা বা ডক্তৰ নাথাকে তেতিয়াহ'লে এনে সমস্যাৰ ফলত ৰোগীসকল চিকিৎসাৰ অভাৱতেই মৃত্যু হ'বলগীয়া হ'ব